মোৰ বাহিৰে মোৰ পৰিয়ালৰ মোৰ ছোৱালীজনী বাগিছা কামৰ প্ৰতি আগ্ৰহী যিটো মই ফুল ৰুই মই খুবেই ভাল পাওঁ ফুলনি বাগিছাখন থাকিলে যিদৰে ঘৰখনৰ সৌন্দৰ্য্য বৃদ্ধি হয় তেনেধৰণে মোৰ পৰা দেখি তাইয়ো এই বিষয়টোৰ প্ৰতি আগ্ৰহী হৈছে গতিকে তাইও ফুল ৰুই ভাল পায় বাগিছাৰ কাম কৰি ভাল পায় এই বাগিছা চাফ চিকুণ কৰি ভাল পায় এই মানে নতুন ফুলৰ ক'ৰবাত পুলি দেখিলে বা নতুন গছৰ পুলি দেখিলেও নেমু পুলি ৰুৱাৰ পৰা আদি কৰি নেমু পুলি ৰুৱালৈকো তাই হাতৰ কাম ঘৰখনৰ প্ৰতিটো কোণতে আজিও সজীৱ হৈ আছে গতিকে তাই খুব সুন্দৰভাৱে তাই এই বাগিছাৰ প্ৰতি আগ্ৰহী আৰু বাগিছাৰ কাম কৰি তাইও ভাল পায় গতিকে মইও তেনেধৰণে ফুলনি বাগিছাখন পৰিপাটিকৈ ৰখা বা বাগিছাখনৰ প্ৰতি যত্ন লোৱা যিদৰে বাগিছাখনত যত্ন ল'লে গছজোপা লহপহকৈ বাঢ়ি ফুলি ফুলি উঠে মনটো আনন্দ লাগে ঠিক তেনেদৰে তাইও মোৰ প মোৰ দৰে তাইও বাগিছাৰ প্ৰতি আগ্ৰহী দেউতাকো যথেষ্ট আগ্ৰহী কিন্তু দেউতাকৰ সময়ৰ অভাৱত বাগিছাখনৰ কিন্তু বাগিছাখনৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী দেউতাকে আনি দিয়ে আমাক বজাৰৰ পৰা কিনি দি সেই বস্তুবিলাক আমি ব্যৱহাৰ কৰোঁ দেউতাকেও কিন্তু ভালেই পায় আৰু সেই ব দেউতাকৰ আগ্ৰহ থকা আগ্ৰহী কিন্তু আগ্ৰহী হ'লেও বৰ বেছি লাগি থাকিব নোৱাৰে আগ্ৰহী বুলি ক'বলৈ গ'লে মোৰ ঘৰৰ প্ৰতিজন সদস্যই বাগিছাৰ প্ৰতি আগ্ৰহী আৰু বাগিছাৰ কাম কৰি ভাল পায় আৰু সুন্দৰভাৱে বাগিছাখন ৰাখিলে ঘৰখনৰ সৌন্দৰ্য্যও বৃদ্ধি হয় সেই কথাষাৰ আমি সকলোৱে বুজি পাইছোঁ বা বুজিবলৈ চেষ্টা কৰিছোঁ বাবেই চাগে আমি ঘৰৰ প্ৰতিজন সদস্যই বাগিছাৰ কামৰ প্ৰতি আগ্ৰহী